অ হেৰি আপুনি শালি লাহিৰ খেতি কৰিছেনি বাৰু

অ আমাৰো পায় অ আমাৰো এতিয়া এই মই সেইদিনাখনি ৰুলোঁ ৰু ৰুইছিলোঁ ৰুই পিনি পানীয়ে মাৰিলে পানীয়ে মাৰি পিনি মই আকৌ কঠীয়া দুফেৰা দু দুঘৰৰ পৰা খুজি আনিছোঁ আনি পিনে এতিয়া বৰা দুই হেৰি দুডৰা ৰুইছোঁ আকৌ জহা দুডৰা আকৌ শালি কঠিয়া ক'তনো পাওঁ জানো এতিয়া সেইখিনিও বিচাৰ কৰিবলৈ আছে আপুনি পালে মোক কঠীয়া দুখিলামান দিবচোন হা অ কঠিয়া দুখিলামান থাকিলে মোক দিবচোন তেনেহ'লে আমাৰ আকৌ এইয়া ৰুই থোৱা ৰুওঁনে আকৌ পানীয়ে মাৰি থৈ গুচিয়ে যায় হয়নে তাৰপা আকৌ আলি দিওঁতে দিওঁতে আকৌ পানীয়ে মাৰি থৈ যায় জাবৰ চাবৰবোৰ গুচাওঁতে কিমান দেৰি লাগে এইবোৰ এতিয়া বৰা জহা ৰুলে আকৌ শালি কঠিয়া ৰুলোঁ এতিয়া হেৰি হৈছে তেনেকুৱা হৈছে আকৌ বৰ দিগদাৰ হৈছে বৰ প্ৰব্লেম দিছে আৰু পানীখিনিয়ে

হয় মইও এতিয়া হেৰি বৰা দুডৰা জহা দুডৰা শালি এতিয়া দুডৰা এই ৰুলে কি হ'ব গোটেই পানীয়ে মাৰি থৈ গৈছে এতিয়া বিহুটো খাবলৈকে বৰা জহা কঠিয়া এধান নাই এতিয়া বৰ দিগদাৰ কি হ'ব জানো এনেকৈ আজি ৰুব লাগিব আৰু এতিয়া লোকৰ পৰা বিচাৰি বিচাৰি হ'লেও সেইখিনি হয় নাই অ আপুনি কঠীয়া সৰহ হ'লে আমাকো মোক দিব আৰু দেই অ অ কঠীয়া বেছি হ'লে মইও দিম মোৰ যদি বৰা জহা বেছি হয় মইও দিম বাৰু এনে হেৰি এইটো সেইফালে কঠীয়া আৰু বেছি হৈ আছেনি মানুহৰ ও ও ও ও হয় অ আমিও ৰুওঁতে ৰুওঁৱেই আৰু পানীয়ে মাৰিয়ে থাকে কি কৰিম আৰু তাৰপিছত তাৰ উপৰিও মানুহে মানে ৰোৱাৰ ওপৰে যায় নহয় গম পাইছে নাই ৰোৱাৰ ওপৰে গৈ সেইভাগেও এতিয়া হেৰি কৰে গৰুৱে ম'হে খায় সেইভাগেও নষ্ট হয় সেয়াই আৰু হ'ব দিয়ক কঠীয়া বেছি হ'লে মোক দিব